হয় মই পোহনীয়া জন্তু ভাল পাওঁ আৰু আমাৰ ঘৰতো পোহনীয়া জন্তু আছে আমাৰ ঘৰত আছে এটা কুকুৰ যাক মই পুৱা ৰাতিপুৱাতেই হওক দুপৰীয়া আবেলি আৰু ৰাতি তাইক খোৱাই তাৰ লগত খোজকাঢ়িব গৈ বহুত ভাল পাওঁ আৰু পোহনীয়া জন্তুও ভগৱানৰ এক সৃষ্টি হয় আমি যেনেকৈ মানুহৰ লগত ব্যৱহাৰ কৰোঁ মানুহৰ লগত থাকোঁ আমাৰ পোহনীয়া জন্তুকো তেনেদৰে আদৰ যতনেৰে ৰাখিব লাগে